নৃত্যৰ বিষয়ে আটাইতকৈ ভুল ধাৰণাটো হ'ল যে ভুল ধাৰণা মানে যেতিয়া ছোৱালীবোৰে ডান্চ কৰে যেতিয়া নাচে তেতিয়া বহুতখিনি ক্ষেত্ৰত এনেকুৱা দেখা যায় যে যেতিয়া অসমৰ বাহিৰত যায় বা নিজৰ জেগাটোৰ বাহিৰত যেতিয়া নিজৰ সপোনবোৰ এছিফ কৰিবলৈ বাহিৰত যায় তেতিয়া তেওঁলোকক বহুত ইগন'ৰ ইগন'ৰেঞ্চ পোৱা যায় তেওঁলোকে আৰু তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় তেওঁলোকে যেতিয়া নাচে তেতিয়া তেওঁলোকৰ বডিটো চেক্সোৱেলাইচ কৰা যায় আৰু তেওঁলোকে ফ্ৰীলি নিজৰ যিটো সপোন থাকে যে এনেকে নাচিম গান গাই আমি যে আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰোঁ সেই বস্তুটো তেওঁলোকে নাপায় আৰু তেওঁলোকৰ কিছুমান এনেকুৱা ভুল ধাৰণা আছে নৃত্যৰ যে নৃত্যটো কৰে হয় কিন্তু ভুল ধাৰণা এইটোৱে যে তেওঁলোকে ভাবে যে নিজৰ জেগাটোৰ যিটো ট্ৰেডিচনেল ডান্চ থাকে নাচ থাকে সেইটো তেওঁলোকে অকণমান তল কৰি পিনে উৱেচটাৰ্ণ কালচাৰটো বেছি ভাবি লয় যে সেইটো বেছি মডাৰ্ণ হয় আৰু আপগ্ৰেট হয় বুলি তেওঁলোকে ভাবে আৰু সেইটোৱে ডান্চ কৰিবলৈ বা নাচিবলৈ চায় ছোৱালী হওক ল'ৰা হওক গোটেইখিনি সবে নাচিবলৈ চেষ্টা কৰে আৰু সেইকাৰণে তেতিয়া মানে কি হয় যে নিজৰ যিটো জেগাৰ যিটো অৰিজিনেল ডান্চ থাকে যিটো আগৰ পৰাই যিটো চলি অহা নিয়মত নাচ গান হৈ থাকে সেই বস্তুটো নেগলেট কৰা হয় আৰু সেইটো এটা ভুল ধাৰণা যে বেলেগ এটা কালচাৰৰ যেতিয়া নাচ কৰা হয় এনেকুৱা নহয় যে সেইটো বেয়া সেইটোও ভাল হয় কিন্তু নিজৰ নিজৰ জেগা আৰু সেইখিনি যিটো মূল্য থাকে সেইখিনি ধৰি ৰাখিব জানিব লাগে আৰু কিছুমান এনেকুৱাও হয় যে ডান্চ কৰিলে এনেকুৱা এটা মৰ্যদাভাৱে আমাৰ যিটো নৃত্য কৰিলে যি যোৰ সাজ পোচাকৰ কথা থাকে সেইটোক মৰ্যদাভাৱে পিন্ধিব লাগে আৰু এইটো পিন্ধোতে অডিয়েঞ্চবোৰৰ পৰাও এইটো নিগেটিভ এটা ইমপেক পৰে যোনে নাচে তেওঁৰ পৰা আৰু সেইকাৰণে এইবোৰৰ ওপৰত অকণমান যোনেই নাচে তেওঁলোকে অকণমানকৈ মানে চাব লাগে যে তেওঁলোকৰ কিবা ভুল হৈছে নে কিবা ঠিকে আছেনে এইবোৰ সব চাব লাগে